আমাৰ অঞ্চলত থকা এটা ট্ৰেভেল কোম্পানী হৈছে জন জম ট্ৰেভেল কোম্পানী ইয়াৰ ফেচিলিটি বহুত ভাল ৰাতি সাতটা বজাত মেৰাপানীৰপৰা গুৱাহাটী অভিমুখে যাত্ৰা কৰে প্ৰায় এঘাৰ বাৰমান বজাত ৰাতি গুৱাহাটী পাই যায়গৈ ইয়াৰ ষ্টাফখিনিও বহুতেই ভাল সিহঁতৰ ৰেচপেক্টো কৰিব জানে মানুহক বহুত সন্মান দিয়ে আৰু ইহঁতৰ গাড়ীৰ বাছবিলাকত বহুতো সুবিধা আছে মোবাইল চাৰ্জ দিয়া এ চি আদি আৰু য'ত ৰখাব ক'লেও কিবা অসুবিধা হ'লেও ৰখাব ক'লেও ইহঁতৰ গাড়ীবিলাক ট্ৰেভেল সিহঁতি ৰখাই দিয়ে গাড়ী আৰু ইহঁতৰ জন জন কোম্পানীত ট্ৰেভেল কোম্পানীত কাম কৰা ষ্টাফবিলাক বহুত ভাল হয় মানুহক কথা ক'ব জানে ভালদৰে আৰু সিহঁতি বেছি মানে সময় নলয় সময়মতেই কাম কৰে সময় বুজি পায় আৰু মানুহৰ সদায় ইহঁতি যত্ন ল'ব শিকে ইহঁতৰ গাড়ীত ক'ৰবাত গ'লেও ইহঁতৰ এজেণ্ট ইহঁতৰ কাষ্টমাৰ হৈয়ো যদি আমি ক'ৰবাত যাওঁ তেতিয়া আমাক বহুত ৰেচপেক্ট কেয়াৰ আদি কৰে এনেদৰেই জাম জাম কোম্পানীটো বহুত আগবাঢ়িও গৈছে ইহঁতে বহুত ভাল কামো কৰি গৈছে